অঁ হেল্ল' হেল্ল' অঁ অঁ হেৰি নহয় এই গাহৰি ফাৰ্ম এখন খুলিব লাগিছিলে দুইটাৰ ভিতৰত অঁ অঁ অঁ

অঁ তাকে সেইবোৰ চব মানে পাতি মেলি পেলাই হেৰি কৰিব লাগিব আৰু যিহেতু যিহেতু গাহৰি ফাৰ্মটো কথা আছেটো নহয় জানো আৰু মানে মিনিমাম আমি ডেৰ দুই লাখৰ ভিতৰত আমি কামটো কৰিব লাগিব

আমি আমি মিনিমাম প্ৰথমে ছয় সাতটা আঠটা দহটা ইমানটো যিমানটো পাৰোঁ আৰু পিছলৈ আমি লাহে লাহ যেতিয়া আমি হেৰি আমাৰ বিজনেছটো ভাল হৈ পেলাই আমি অকণমান বঢ়াই গৈ থাকিম আৰু মাটিও আছে তেনেকৈ চৰকাৰ ফালৰ পৰা যদি আমি সুবিধা পাওঁ বেংকৰ ফালৰ পৰা নহয় জানো লাহে লাহে আমি ফাৰ্ম অঁ অঁ নহয় নহয় আমি পৰ্যায়ক্ৰমে বস্তুটো বঢ়াই বঢ়াই গৈ থাকিম আৰু নহয় জানো কি কাম অঁ অঁ অঁ নোৱাৰিম সেইটো হয় বাৰু হাইব্ৰীডে কৰিব লাগিব থলুৱা

অঁ সেইটো মানে আমাৰ পাছটো মানে মোৰ আমাৰ মানে আমাৰ ঘৰৰ পৰা এক কিলোমিটাৰ দেখিলো আঁতৰত আমাৰ মানে লগৰ আৰু পুহিছে মানে আমি তেওঁলোকৰ পৰা মানে বস্তুটো জানিবও পাৰিম অঁ অঁ কেনেকৈ কি অঁ অঁ ঠিক আছে অঁ সেইটো ভাল হ'ব সেইটো ভাল হ'ব নহয় জানো হয়

হয় লষ্ট হ'বটো সেইটো হয় আছে আছে আছে চিনাকী আছে তেওঁ লগতো পাতিব তেওঁ আমি ভেকচিনবোৰ ল'ব পাৰিম তেওঁ পৰাও

হয় হয় হয় হয় হয় হয়

এনে টাইম পাছ কৰিবলৈ পুহিছোঁ ছয়টা সাতটা পুহিছোঁ আৰু টাইমটো পাছ কৰি তেনেকেতো পুহি লাভ নাই আমি পুহিলে অকণমান ডাঙৰ কৰিবলৈ হ'লে প্ৰথমে কষ্ট কৰিবই লাগিব নহয় জানো কষ্ট হয় হয় অঁ অঁ অঁ নহ'ব নহ'ব হয় হয় অঁ অঁ

হয় নেকি অঁ অঁ অঁ অঁ অঁ

অঁ কামত দিব আকৌ মানে সেইটো সেইটো চাৰ্টিফিকেটখন পালে আমি লোন লোৱাটো পটককে সহজ হৈ পৰিব যে এনেকে অঁ অঁ অঁ ট্ৰেইনিং সেইবোৰত টেইনিং আছে তাৰোপৰি চাৰ্টিফিকেট লগত থাকিব সেইখন দিয়া মাত্ৰকে মানে কি লোনটো পাবলে আমি পটককে সক্ষম হ'ম আৰু আৰু কিবা ভবা হৈছে নেকি

তাকেহে আৰু কাৰোবাৰ লগত এনেকে ডিছকাছন কৰি পেনি মানে ভালকে হেৰি কৰিব পৰা যাব ন জানো মাাটি আছে যেতিয়া চিন্তা কৰিবলগীয়া ইমান কথা নাই আছে আপোনাৰ ডেৰ দুই বিঘাৰ ওপৰত মাটি আছে ৰ ওপৰত মাটি আছে ঘৰটো ভালকে বনাব লাগিব আৰু পাৰ্ট পাৰ্ট পাঠ কৰিব লাগিব কাৰণে একে জেগাতে ৰাখিব পৰা নাযাবতো মানে পাৰ্ট পাৰ্ট কৰি পেলাই ঘৰকিটা বনাব লাগিব আৰু আৰু এটা এটা পাৰ্টত এটা গাহৰি ৰাাখিব পৰাকেহে মানে বনাব লাগিব কাৰণ পকাকে তলটো পকা কৰিব লাগিব চাৰি পকা কৰিব লাগিব যাতে গাহৰিতো জাপ মাৰি যাব নোৱাৰে বাৰু হেৰি কৰিব নোৱাৰে তেনেকে হেৰি চেৰি কৰি পিনি হে কৰিব লাগিব আৰু অঁ অ

অঁ হয়

অঁ অঁ ঠিক আছে ঠিক আছে অঁ অঁ মই এই চাব মেইনবিলাকতো মানে হেৰি কৰি থোৱা আছে এইটো কি বুলি কয় কথা পাতি থোৱা আছে ভুচি চুচিও পোৱা মানে ভুচি কাৰণেও চিন্তা কৰিব নালাগে কাৰণ তেওঁলোককটো দানা বনাই খোৱাবই লাগিব টাইমমতে অঁ অঁ অঁ গতিকে সেইবিলাকতো মই পাতি মেলি থৈছোঁ অঁ অঁ ৰাখিব ৰাখিব লাগিব ৰাখিব লাগিব ৰাখিব লাগিব অকল আমি একেটা হেৰিতে ব্যস্ত থাকিলেও নহ'ব নহয় জানো ল'ৰাজন এতিয়া মানে চিৰস্থায়ীকে ল'ৰা এজন ৰাখিব লাগিব অঁ অঁ ঠিক আছে ঠিক আছে তেতিয়াহ'লে আমি লগ হৈ পেলাই কথা পাতি মই আকৌ ভালকে কথা পাতি লৈ পেলাই আমি বেংকত বেংকলে যাম আৰু লোনৰ কথা পাতিবলে ন হয় হয় হয় হয় হয় হয় অঁ অঁ ঠিক অঁ ঠিক আছে অঁ